আজি এসপ্তাহমানৰ আগত মিক্সাৰ মেচিন এটা আনিলো ইমানেই ভাল পাইছোঁ এতিয়া সহজে চাটনিকনো হৈছে চবজি বনাবলৈ আদা নহৰুকণো পটককৈ মিক্সাৰতে দিব পাৰিছোঁ আগতে এতিয়া আমি চাটনি অকণ খাওঁ বুলি ক'লে মানে পটা গুটিত পিছোঁতে পিছোঁতে দেৰিও লাগে হাত চাত বিষাই যাবগৈ এতিয়া কিন্তু মিক্সাৰটো হোৱাৰ পৰা ইমানেই সুবিধা হৈছে কম সময়ৰ ভিতৰতে এতিয়া পটককৈ চাটনি অকণ খাওঁ বুলি ক'লে খাব পৰা হৈছোঁ বোলে ফলৰ ৰস অকণমান খাওঁ বুলি ক'লে খাব পৰা হৈছোঁ বিভিন্ন জেতুকা পিছোঁ বুলি ক'লে জেতুকা পিছিব পাৰিছোঁ এনেকুৱা কিছুমান সুবিধা পাইছোঁ ভাল পাইছোঁ এতিয়া মিক্সাৰটো ইমান প্ৰয়োজন হৈছিলে ভাবি আছোঁ এতিয়া আনি লৈ সেইটো সদ্যহতে ইমান ভাল ধৰণে ব্যৱহাৰ কৰি আছোঁ মিক্সাৰটো এতিয়া মানে কামবোৰ বহুত সহজতে হৈছে এতিয়া দেৰি লগা নাই এইফালে তৎক্ষণাতে আকৌ চাটনিকণ বনাই এইফালে ভাত বাঢ়ি চাটনিকণো আকৌ বনাই দিব পৰা হৈছোঁ আগতে এতিয়া ৱত পিছোঁতে আকৌ বহুত টাইমৰ পৰা পটা গুটিত বস্তুখিনি যোগাৰ কৰি পিছোঁতে পিছোঁতে যথেষ্ট টাইম লাগে সময় লাগে বহুত টাইম লাগে ভাত খাওঁতেও টাইম লাগি যায়গৈ দিওঁতেও সেইটো কাৰণে এতিয়া মিক্সাৰটো হোৱাৰ পৰা ইমানেই সুবিধা হৈছে যে সময় মানে ব্যৱহাৰ কৰিব পাৰিছোঁ